বিয়াবোৰত মানুহে ইহঁতক বিচনা কাঁহী বাতি সোণৰ গহনা আৰু দু কিছুমান ধনী ধনী মানুহৰ ক্ষেত্ৰত ঘৰৰ ক্ষেত্ৰত দেখা যায় যে গাড়ী গুড়াও ইহঁতে প্ৰদান কৰে